অঁ কোনে কৈছে দাদা চোন ক'ৰ পৰা ক'লে অঁ দিওঁ কওকচোন অঁ কেতিয়ালৈ যাব আপুনি অঁ কেতিয়া কেতিয়ালৈ যাব পোন্ধৰ তাৰিখলৈ আজি কেই তাৰিখ হ'ল ন তাৰিখ আজি ন তাৰিখ ন তাৰিখ ন দহ অঁ কেইদিনৰ কাৰণে ল'ব দুদিনৰ কাৰণে অঁ ঠিকে আছে পাই যাব বাৰু কাজিৰঙালৈ যায় যদি ক'ৰ পৰা যাব মৰিগাঁওৰ কোন জেগা মায়ঙৰ পৰা যাব ন

আপুনি এতি আপোনাৰ দহ মান লাগিব আপোনাৰ মৰিগাঁওৰ পৰা যাব হ'লে দহ বাৰ মান পৰি যাব দি কিবা এটা চাই দিম বাৰু আপুনি আহক ঠিক আছে অঁ তেলটো মোৰেই হ'ব আৰু তেলটো মোৰেই বাৰু অঁ আপুনি মাত্ৰ আপোনাৰ কিমান জন যাব মানুহ মানুহ আঠজন মান ন ডাঙৰ গাড়ী লাগিব তাৰমানে আহল বহলকৈ ট্ৰে ট্ৰেভেলাৰ হ'লে হৈ যাব ন ট্ৰেভেলাৰ লাগিব নে এনে সৰু সৰু এনেকুৱা হেৰি লাগিব ইন'ভা ই বেছি ডাঙৰ হৈ যাব ইন'ভা ইন'ভা ইন'ভা নহ'লে অঁ ঠিকে আছে ইন'ভা অঁ আপুনি টেনচন ল'ব নালাগে বঢ়িয়া ড্ৰাইভাৰ দিম আপোনাক অঁ এনেকুৱা এনেকুৱা নোপোৱা এনেকুৱা প্ৰবলেম নোপোৱা মোৰ তাত দিয়া অঁ ফোন কৰিবা ঠিক আছে ঠিক আছে হ'ব দিয়া